হেল্ল' এই মই সেইদিনা পেচেণ্ট গৈছিলোঁ যে মোৰ নাম ছামছুদ্দিন হক এইয়া ছামছুদ্দিন হক মোৰ মানে যে হেৰি আপোনাৰ তাত যে এই ছুগাৰ সেইদিনা টেষ্ট কৰি আহিলোঁ হাঁ তো সেই মোৰ টেষ্টখিনি এতিয়ালৈ মই পোৱা নাই তো অলপ চাই দিব নেকি মানে মোৰ কি বেমাৰ হৈছে কি প্ৰবলেম হৈছে মানে মোৰ

অঁ অঁ এতিয়া ছুগাৰখন মানে হেৰি কমাব কাৰণে মানে কি কৰিব লাগব এতিয়া অঁ ৰিপ'ৰ্ট মই এতিয়া মানে কোনদিনা যাম ৰিপৰ্টটো ল'বৰ কাৰণে সোমবাৰ দিনা যাম ন সোমবাৰ দিনা মোৰ অলপ মানে কাম আছে মই মানে গধূলি মানত গ'লে পাম না আপোনাক মোৰ মানে অলপ ঠেলা চলাব আছে